আমাৰ ধৰ্মীয় অনুস্থান বুলি ক'লে প্ৰধানকৈ মইতো সত্ৰীয়া অনুষ্ঠানৰ পৰা বিলং কৰোঁ ধৰি ল'লোঁ তেতিয়া সত্ৰীয়া অনুস্থান বুলি ক'লে মোৰ তাতে প্ৰধানকৈ ভাওনাৰ গীতখিনি আহে আমাৰ তাত ফাকুৱা হয় গতিকে ফাকুৱাত হ'লী গীতখিনি আহে প্ৰধানকৈ গতিকে এইখিনিয়ে ধৰ্মীয় গীত আছে ভাওনাত বুলি ক'লে ভাওনাত শংকৰদেৱৰ সৃষ্টি গোটেই স সমগ্ৰ গীতখিনি আছে আৰু সত্ৰানুস্থানত যিহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়া সময়লৈকে বিভিন্ন অনুষ্ঠান হয় অৰ্থাৎ নাম নাম গোৱা হয় তাত গতিকে সত্ৰ অনুষ্ঠানবিলাক থাকে ৰাতিপুৱা পাঁচ বজাত উঠি নাম হয় ছয় বা সময় সময় অৰ্থাৎ ন বজাত হয় মানে পুৱাৰ নাম দুপৰীয়াৰ নাম হয় সন্ধিয়াৰ নাম হয় আৰু ৰাতিৰ নাম হয় এনেকৈ পাঁচ ভাগ নাম হয় সেইয়া হৈছে আমাৰ সত্ৰখনৰ এটা নিয়ম তাৰ উপৰঞ্চি থাকে যদি আপুনি ভাৱে ভাওনা হয় তেন্তে ভাওনাতো বিভিন্ন ধৰণৰ নাট হয় আৰু ৰাস ৰাসত বিভিন্ন ৰাসৰ গীত আছে সেই ৰাসৰ গীত অৱশ্যে কিছুমান ৰাসৰ গীত কিন্তু সত্ৰৰ সত্ৰাধিকাৰে সৃষ্টি কৰা সেই গীতসমূহ খুব সুন্দৰ এতিয়া যদি মই এখন সত্ৰত যাওঁ বেঙেনাটি সত্ৰ ত' বেঙেনাআটি সত্ৰত ৰাস বুলি কোৱাৰ লগে লগে তাত যিখিনি মহাৰাস হয় মহাৰাসৰ পৰাই তিনিটা দুটা গীত তিনিটা দুটা গীতেই এখন সত্ৰৰ সত্ৰাধিকাৰে ৰচনা কৰা গীতবিলাক অতি ৰসাল আছিল গীতবিলাক এতিয়া অত্যন্ত ৰসাল যেতিয়া গোৱা হয় মানে আমি দেখোঁ অঁ সেই সময়ত খুব খুব ভাল হয় আৰু বাকী ৰাসৰ গীতখিনি থাকিলে আৰু তাতকৈ আমাৰ অনুষ্ঠান হয় ফাকুৱাৰ গীত মানে হ'লীৰ গীত এতিয়া হ'লীৰ গীতত কিন্তু আমাৰ বৰপেটাৰ লগত বহুত এটা মানে ডিফাৰেঞ্চ আছে বৰপেটাৰ যিখিনি হ'লী গীত হয় আমাৰ ইয়াৰ হ'লী গীতৰ লগত একেবাৰে ডিফাৰেঞ্চ মানে আমাৰ ইয়াত যিখিনি হ'লী গীত গায় সেই হ'লী গীতখিনি কিছুমান সম্ভৱ নেগাৰা নাম অৰ্থাৎ দিহা নাম এনেকুৱাৰ লগতো সাদৃশ্য থকা দেখা পোৱা যায় নাগাৰা নাম আৰু দিহানাম বুলি কওঁতে মনত কৰিছোঁ যে সত্ৰৰ কিছুমান ধৰ্মীয় অনুষ্ঠানত নাগাৰা নাম আৰু দিহানামো গোৱা গায় নামৰ লগতে সেইখিনি ধৰক আমাৰ শংকৰদেৱৰ যেতিয়া তিথি বা শংকৰ উৎসৱ পতা হয় তেতিয়া এইখিনিও পতা হয় আমাৰ সত্ৰানুষ্ঠান বুলি ক'লতে কোনো সত্ৰত বহুতখিনি অনুষ্ঠান থাকে গতিকে বহুতখিনি অনুষ্ঠানত সেইবিলাক নাম গোৱা হয় আইনাম অহা হয় আইনাম বুলি আচলতে আৰু এবিধ মই নাম দেখিছিলোঁ পাচতি বুলি কয় অৰ্থাৎ কৃষ্ণ জন্ম জ যেতিয়া জন্মাষ্টমী জন্মাষ্টমী বুলি কওঁতেও অৱশ্যে জন্মাষ্টমীটো আমাৰ জন্মাষ্টমীৰ গীত গোৱা হয় আৰু পাচতিত আইসকলে নাম গায় তাৰ উপৰঞ্চি সন্ধিয়া সময়ত আইসকল যেতিয়া গোট খায় মানে আইসকলৰ এক মন্দিৰ আছে আৰু সেই আইসকলৰ মন্দিৰতো আইসকলে এক নাম গায় অৰ্থাৎ কৃষ্ণক উপাসনা কৰিয়ে নাম গায় আৰু সেই নামখিনিও সুকীয়া আৰু সেই নামখিনিৰ সুৰো বেলেগ গতিকে সেইবিধৰ নাম প্ৰচলন হৈ আহিছে সেইখিনি সত্ৰ সমাজৰ মাজত প্ৰচলিত হা মই মানে এতিয়া যদি আপুনি কোনটো ভাল লাগে বুলি কয় মই বিশেষকৈ ৰাসৰ গীতসমূহ খুব ভাল লাগে মোৰ বাবে ভাল লাগে ৰাসৰ গীত ৰাসৰ গীতসমূহত সেই শৃগাৰী ৰস থকা কাৰণে ভাল লাগে নে বিশেষ কি ভাল লাগে মই নাজানোঁ কিন্তু ৰাসৰ গীতখিনি খুব আমোদজনক হয় শুনি ভাল লাগে অৰ্থাৎ শুনি ভাল লাগেই যিহেতু শুনাৰ লগে লগে তাত কৃষ্ণৰাধা বা গোটেই সকলো তাত থাকে সেইখিনিও ভাল লাগে এইখিনিটো মোৰ ভালেই লাগিব বাকী এইখিনি আমাৰ গীত আছে বাকী আপোনাৰ জনগোষ্ঠী হিচাপে চাবলৈ গ'লে আমাৰ সব মিচিং জনগোষ্ঠী আছে আৰু মিচিং জনগোষ্ঠীৰ কথা আপোনালোকে জানে আলি আই আলি আই লৃগাঙত তেওঁলোকে বিহু অৰ্থাৎ গায় বিহু পৰিৱেশন কৰে ঐনিতম গায় সেইখিনি আমাৰ বাবে খুব আমোদজনক সেইখিনি আমাৰ আমাৰ খুব প্ৰিয় আৰু তাত মিচিঙৰ বিহুৰ লগতে আন আন কিছুমান গানো থাকে মানে সিহঁতৰ নিজৰ ভাষাত থাকে সেই গানসমূহ সেই গীতসমূহ খুব অৰ্থাৎ খুব ৰসাল আপুনি শুনিলে শুনি থাকিবলৈ মন যাব খুব ইণ্টাৰেষ্টিং হয় সেইখিনি ভাল লাগে সেইখিনি আচলতে ধৰ্মীয় গীত আৰু ধৰ্মীয় অনুস্থান বুলি ক'লে মিচিংসকলে সূৰ্য্যক উপাসনা কৰা তেওঁলোকৰ যিটো এইটো কি এটা উৎসৱ আছিলে মানে চৰাই চিকাৰ কৰে চৰাই চিকাৰ কৰোঁতে তেওঁলোকে এটা গীত গায় গীত গাই গাই মানে গোটেই সমগ্ৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই ডাঙৰলৈকে সকলো মানে যাঠি জোং লৈ আহে মানে চৰাই চিৰিকতি চিকাৰ কৰিব আহে ত' চৰাই চিকাৰ কৰিব যাওঁতে তেওঁলোকে বৰ সুন্দৰ সুন্দৰ গীত উপভোগ গীত গায় সেই গীতখিনি খুব ধুনীয়া লাগে মই এতিয়া বুজি নাপাম সেই গীতখিনি কি কি কিন্তু সিহঁতৰ তেওঁলোকৰ যিটো সুৰ সেই সুৰটো খুব ইণ্টাৰেষ্টিং বৰ আমোদজনক হয় বাকী মিচিং ছোৱালীও আমাৰ তাত গীত গোৱা শুনিছোঁ সেইখিনি তেওঁলোকে আছে সেইখিনি থাকিলে আৰু ধৰক সত্ৰীয়া সংস্কাৰৰ স্থানত আমাৰ যিহেতু বিহু নহয় কিন্তু তাৰ ওচৰে পাজৰে গাঁৱবিলাকত এতিয়া বিহু অনুষ্ঠান বুলি ক'লেতো বিহু সকলোৱে জানেই আমাৰ ওচৰৰ অনুষ্ঠানত আমাৰ ইফালে বিহু হুঁচৰি গোৱা যায় বিহু তেনেকৈ গ্ৰুপ নাই কিন্তু বিহু হুঁচৰি গায় গতিকে বিহু হুঁচৰিটোতো সকলোৱে ভালে পাব সেইটো গতিকে ধৰ্মীয় বুলি কথা নাই কিন্তু ধৰ্মীয় হিচাপে চাবলৈ গ'লে আমাৰ সেই সত্ৰানুষ্ঠানবিলাকতে আছে আৰু মিচিং সত্ৰানুষ্ঠানত দেখিলো আৰু আৰু আমাৰ ফালে জনগোষ্ঠী হিচাপে সেই মিচিং সোণোৱাল কছাৰী আছে কিন্তু সোণোৱাল কছাৰী মানে তেওঁলোকৰ যিখিনি অতীত মানে আমি আগতে যিখিনি পঢ়িবলৈ পাইছিলোঁ বা কিন্তু সেই অতীতৰ যিখিনি তেওঁলোকৰ ৰুল এণ্ড ৰেগুলেশ্যন বা মানে অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান সেই তেওঁলোকৰ নাই তেওঁলোকে আজিকালি সেইবিলাক খুব মানে কমেহে পালন কৰে মানে পাতিব লাগে পাতে আৰু এনেকুৱা ধৰণৰ কিন্তু মিচিং সমাজৰ এতিয়াও প্ৰচলিত কিন্তু দেই মিচিং সমাজত মানে ধৰ্মীয় সেই অনুস্থানখিনি ধৰ্মীয় গীত মাত তেওঁলোকৰ আজিও হৈ আছে আৰু আজিকালি এটা বস্তু ভাল হৈছে যে মিচিং সমাজে ভাওনা পাতিবলৈ লৈছে খুব কম দিনত ভাওনা পাতিবলৈ লৈছে আৰু ভাওনা পাতি তেওঁলোকে এইখিনি আমাৰ অসমীয়া মানুহেই শিকাইছে কিন্তু তেওঁলোকে নিজাববীয়াকৈও মিচিং ভাওনা অৰ্থাৎ মিচিং ভাষাত তেওঁলোকে ভাওনা সৃষ্টি কৰিছে আৰু মিচিং মিচিং ভাষাতেই তেওঁলোকে গীত গাবলৈ লৈছে বিশেষক অসমীয়া ভা ভা মানে ভাওনাবোৰ মই আমাৰ অংকীয়ালৈ যোৱা নাই অংকীয়া সদায় অংকীয়াই হৈ থাকিব আৰু যিখিনি অসমীয়া ভাওনা তেওঁলোকে মিচিং ভাষাত অনুবাদ কৰিছে মিচিং ভাষাত অনুবাদ কৰি মিচিং ভাষাতে তেওঁলোকে গীত গাবলৈ লৈছে আৰু মিচিং ভাষাতে সুৰ কৰিছে মানে সুৰটো অৰ্থাৎ একে সুৰ থাকিব কিন্তু মিচিং ভাষাতে তেওঁলোকে গাইছে এইখিনিয়ে আৰু